আদহীয়া লোকসকলে বহু ধৰণৰ খেল খেলে যেনে দবা তাৰপিছত কেৰম এনে ধৰণৰ বহুতো খেল তেওঁলোকে খেলে কিছুমান দেশত এতিয়া যিমানখিনি উন্নতি সাধন কৰিছে তাৰ ফলত সিহঁতসকলে আৰু অন্যান্য মানুহে যোনবিলাক বিভিন্ন ধৰণৰ খেলুৱৈ খেলা খেল সেইবোৰো খেলিব পাৰে লগতে আৰু নানা ধৰণৰ খেল খেলিব পাৰে